পৰিয়ালত বেমাৰ হোৱাৰ লগে লগে খাদ্য মানে আমাৰ নিৰামিষেই বনোৱা যায় প্ৰধানকৈ বইল খোৱা যায় বইলৰ লগত আপুনি ধৰক মচুৰ দাইল আৰু ধৰা মগু বইল কৰা যায় আলু বইল কৰা যায় এইখিনিয়েই দিয়া যায় মানে বেমাৰ আজাৰ হ'লে বাকী ভাত পানী তেনেকৈ বিশেষকৈ নিমখ তেল দি পেলাই খোৱা যায় ধৰক পানী দিয়া হ'ল নিমখ আৰু তেল দিলে অকণমান কিবা অকমান চবজি ভাজি দিলে তো তেনেকেও খোৱা যায় বাকী মাছ মাংস ইমান খোৱা নাযায় কিন্তু যদিহে আপোনাৰ ইনেই সাধাৰণ বেমাৰ হয় সাধাৰণ বেমাৰত কিন্তু আমি পৰাপক্ষত মানে অকণমান জালুক পিচি কুছীয়াৰ আঞ্জা মাংসৰ আঞ্জা মানে চিকেন টিকেন বা কেতিয়াবা পাৰৰ মাংসৰ আঞ্জা এইবোৰ খোৱা যায় আমাৰ বিশেষকৈ গাঁওৰ ফালে আছলতে সেইটো দৰব বুলিয়েই দিয়া যায় কিন্তু বিশেষকে আমি সাধাৰণ বেমাৰ আজাৰ হ'লে বইলে খোৱা যায় বৰ বেছি তেল দিয়া নাযায় বস্তুখিনিত তেল চেল দিলে গেছ হ'ব বা গৰম ভাতেই খোৱা যায় মানে গৰম বস্তুৱেই খোৱা যায় আৰু ঠাণ্ডা ভাত চোব নাযায় আৰু পানী দুনী অলপ গৰম কৰি দিলে ভাল এইখিনিয়েই আৰু